দৰাচলতে জোখতকৈ অধিক খাদ্য খালে আমাৰ নানা ৰোগে দেখা দিব পাৰে আমাৰ শৰীৰটোৱে দৈনন্দিন যিমান শ্ৰম কৰোঁ সেই শ্ৰমৰ বিনিময়ত যিখিনি খাদ্য লাগে সেইখিনি খাদ্যহে আমি ভক্ষণ কৰিব লাগে এটা পৰিপূৰ্ণ খাদ্য বুলি ক'লে আমি শৰীৰত দৈনন্দিন আমাৰ খাদ্যত অন্তৰ্ভুক্ত হ'ব লাগে শৰ্কৰা চৰ্বি খাদ্য প্ৰাণ মাংসহাৰ ইত্যাদি গতিকে আমি এইখিনি এটা নিৰ্দিষ্ট জোখত বয়স আৰু ওজন অনুসৰি মানুহে ল'ব লাগে তাতকৈ যদি মাত্ৰাধিক খাদ্য লওঁ তেতিয়াহ'লে দৰাচলতে আমাৰ নানা সমস্যা দেখা দিব পাৰে নানা ৰোগে দেখা দিব পাৰে উল্লেখযোগ্য যে এইবিলাক ৰোগৰ ভিতৰত আমি শৰীৰত মেদ মেদবহুলতা বা যিটোক আমি ইংৰাজীত অবিচিটী বুলি কওঁ সমান্তৰালভাৱে মধুমেহ যাক আমি ইংৰাজীত ডায়েবেটিজ বুলি কওঁ গতিকে তেনেকুৱা ধৰণৰ বহু ৰোগ আমাৰ হ'ব পাৰে ইয়াৰোপৰিও আমাৰ শৰীৰত আমাৰ হৃদৰোগো হ'ব পাৰে গতিকে আমি সদায় আমি যিমান শ্ৰম কৰোঁ তাৰ বিৰুদ্ধে আমি তাৰ বিপৰীতে আমি সিমান কেলৰি আমি আহাৰ গ্ৰহণ কৰিব লাগে গতিকে জোখতকৈ যদি